হেল্ল' অঁ কোৱাচোন মই বনাইছোঁ মোটা মণি তিনি চাৰিবিধমান আপুনি বনালে নে নাই মই

মই বনাইছোঁ তেলপিঠা বনাইছোঁ আৰু বৰা চাউলৰ গুড়ি দি নাৰিকলৰ পিঠা বনাইছোঁ তিলৰ লাৰু বনাইছোঁ আৰু নাৰিকলৰ লাৰু বনাইছোঁ আৰু সেই পিঠাগুড়িৰ মালপোৱা বনাইছোঁ তিলৰ লাৰু তুমি তিল ল'বা গুড় ল'বা তিলখিনি ল'বা গুড়খিনি ল'বা হৈ যাব ভাজি ল'ব লাগে একেলগে হৈ যায় তুমি জানানে নজ নাজানা নাৰিকলৰ লাৰু বনাব অঁ মানে তুমি আমাৰ ঘৰত আহি বনাবা অঁ মানে সুবিধাখিনি লাগে অঁ অঁ আমাৰ ঘৰত আছে তুমি আহিব পাৰা আহি বনাই ল'ব পাৰা সান্দহ কেনেকৈ বনাইছা

অঁ ঠিক আছে চাউলটো তুমি জাৰি আনিব পাৰিবা নেকি মোৰ ঘৰত চাউলটো নাই সান্দহ বনোৱা চাউলটো অঁ হ'ব দিয়ক নহ'লে অহ্